অঁ লক্ষ্য এই গাড়ী এখনৰ কথা যে কৈছিলোঁ অঁ এই মই এই বৰদোৱালৈ যাম বুলি ভাবিছিলোঁ মই মানে আমাৰ পৰিয়াল গোটেইটোৱে যাম আৰু ডাই ড্ৰাইভাৰটো ক'ৰ অঁ তুমিটো নায়েই গুৱাহাটীতহে আছা তুমি অঁ এই বেছি স্পিডত চলোৱা ড্ৰাইভাৰ হ'লে নালাগে অঁ লাহে লাহে চলাব লাগিব এই ৰাস্তা ভাল নহয় যে অঁ আকৌ মদ ভাং খাই নেকি অঁ কিছুমান ড্ৰাইভাৰ আকৌ দিনতে মদ ভাং খাই হেৰি কৰে নহয় গছে চছে খুন্দিয়াই পেলাই এক্সিডেণ্ট কৰে অঁ তেনেকুৱা ড্ৰাইভাৰ হ'লে নালাগে পই অঁ পইচাটো কিমান লাগিব অঁ আমাৰপৰা কিবা এটা কমাই ল'বা আৰু বেলেগৰপৰা যিমান লোৱা সেইটো নহয় আৰু মই কিবা এটা কম বেচ কৰি ল'বা আৰু তুমি দেখোন আমাৰ সৈতে ভালেই অঁ হ'ব দিয়া দিম আৰু কিবা এটা কম বেচ কৰি অঁ অঁ অঁ হ'ব দিয়া ড্ৰাইভাৰজনক পঠিয়াই দিবা সোনকালে যাম অঁ হ'ব অঁ